অসমীয়া সমাজত প্ৰাচীন কালৰ পৰাই ডাকৰ বচনসমূহ প্ৰচলিত হৈ আহিছে অসমীয়া সমাজত প্ৰচলিত কিছুমান ফকৰা যোজনা ডাকৰ বচন আছে যেনে উপকাৰীক অজগৰে খায় কিনা হাঁহৰ ঠুতলৈকে মঙহ আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে কোনো খা চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি টেঙা আম এবাৰহে বেচিব পাৰি আৰু তিনিশ ষাঠিজোপা ৰুবা কল মাহেকে পষেকে চিকুণাবা তল পাত পচলা লাভত পাবা লংকাৰ বাণী ঘৰতে পাবা কিন্তু বৰ্তমান সময়ত এই ডাকৰ বচনসমূহ ব্যৱহাৰ দিনক দিনে কমি আহিছে